অঁ হয় গুড মৰ্নিং কওকচোন

মোৰ খবৰ ভাল বাৰু আপুনি কিবা কামত ফ'ন কৰিলে আচ্ছা অঁ আচ্ছা আপুনি মানে লিভৰ কাৰণে ফ'ন কৰিছিলে সুৰেশৰ হয় আপোনালোকৰ বিয়া কেতিয়াৰ কেতিয়াৰ পৰা আচ্ছা আপোনালোকৰ বিয়া এক জানুৱাৰী মানে এসপ্তাহ মানৰ ছুটী লাগিছিল ঠিক আছে আপুনি সুৰেশক ক'ব ভালকৈ বিয়া এঞ্জয় কৰিবলৈ আৰু এ এসপ্তাহৰ ছুটী মই প্ৰিঞ্চিপাল ছাৰক কৈ মেলি এসপ্তাহৰ ছুটীটো গ্ৰেণ্ট কৰাই দিম বাৰু হেল্ল' এসপ্তাহত যদিও কিবা ইম্পৰ্টেণ্ট পঢ়া শুনা হয় আমি সুৰেশক এক্সট্ৰা ক্লাছ লগাই মেলি আমি কৰাই দিম আৰু যদিও নহয় আমাৰ কিছুমান স্পেচিয়েলিটি আছে আমি হ'ম টিউটৰো দিওঁ ঘৰত গৈ মেলি সেই সেইটোও কৰাই দিব পাৰি বা যদি আপুনি বিচাৰে যে তাৰ ফ্ৰেণ্ডছে তাক ডাউটখিনি ক্লিয়াৰ কৰাই দিয়ক সেইটো তাৰ ফ্ৰেণ্ডছেও কৰাই দিব পাৰে আপোনালোকেও একদম ভালকৈ বিয়া এন এঞ্জয় কৰিব আমাৰ ফালৰ পৰা বহুত হাৰ্ডিয়েষ্ট কংগ্ৰেচুলেশ্যন থেংক ইউ হয় ঠিক আছে দিয়ক হয়